বৰ্তমান মই এতিয়া টেপৰ পানী নাপাওঁ কাৰণ তেনেকুৱা অনুদানৰ পৰা মই এতিয়া বৰ্তমান বঞ্চিত হৈ আছোঁ তেনেকুৱা সৌভাগ্য যদি হয় তেন্তে পাবলৈ ময়ো চেষ্টা কৰিবলৈ পাৰোঁ লগতে আমাৰ টেপৰ পানী বেলেগ বেলেগ পদ্ধতিয়ে কাৰোবাৰ কাৰোবাৰ ঘৰত যায় বৰ্তমান মোৰ এতিয়া পদ্ এই পদ্ধতিৰ পৰা বঞ্চিত হৈ আছোঁ লগতে বিশুদ্ধ পানী সেৱন কৰাটো মানুহৰ বাবে বৰ উপযোগী কাৰণ শাৰীৰিকভাৱে মানসিকভাৱেও বিশুদ্ধ পানী সেৱন কৰাটো উপযোগী লগতে আমাৰ ঘৰৰ টেপৰ পানী নাপাওঁ লগতে দমকলৰ পানী আছে দমকলৰ পানী ইমানটা কিছু পৰিমাণে বিশুদ্ধ ইমানকৈ নহয় লগতে বিশুদ্ধ নোহোৱাৰ কাৰণ টেপৰ পানী স্পষ্ট পানী পোৱাটো সৌভাগ্য বুলি ভাবি পেলাই লগতে সেৱন কৰাটো উচিত